মই জন্তুবোৰ বিভিন্ন ফাৰ্ম বেপাৰীৰ পৰা উন্নত ধৰণৰ সঁচ ক্ৰয় কৰোঁ মোৰ জন্তু কিছু বহুত জন্তু আছে তাৰ ভিতৰত গৰু ছাগলী গাহৰি কুকুৰ মেকুৰীও আছে এইবিলাক জন্তু মই জন্তুবোৰৰ উপৰত নিৰ্ভৰ কৰিয়েই চলি আছোঁ বৰ্তমান কিন্তু উপযুক্ত দাম যিধৰণে পাব লাগে সেইধৰণে উপযুক্ত দাম নেপাওঁ এহাল বলধ গৰু বেচিলে আমি মেক্সিমাম পঞ্চাছ হেজাৰ টকা পাওঁ যদিহে গৰুহাল মানে শকত আৱত নিপোটল হয় তেতিয়াহে দিয়ে নহ'লে মানে বহুত কম দাম দিয়ে মাইকী গৰুবিলাকো তেনেকৈ খুব বেছি দহ হাজাৰ টকা দিয়ে শকত ডাঙৰ হ'লে যি যিবিলাক বস্তুৰ দাম পাব লাগে তেনেকৈ নেপাওঁ সৰু পোৱালীবিলাকতো খুব বেছি তিনি হাজাৰ চাৰি হাজাৰ তেনেকৈ তেনেকুৱাই দিয়ে আৰু তেনেকুৱাতে বিক্ৰী কৰোঁ

ছাগলী আমাৰ উন্নত ধৰণৰ ছাগলী কিছুমান আছে উন্নত ধৰণৰ ছাগলীবিলাক আমি যদি খাচ্ খাহী হয় তেতিয়া আমি যদি আমি কাটি বিকি কৰোঁ তেতিয়া পাৰ কেজি ছশ সাতশমান টকাত বিক্ৰী কৰোঁ তেনেকৈ আমাৰ অলপ লাভবান হওঁ যদিহে বেপাৰীক বিকি কৰোঁ তেতিয়া আমি কম দামত বিকি কৰিবলগীয়া হয় খাচী ছাগলীবিলাক আৰু মাইকী ছাগলী তেনেকৈ দুই এহেজাৰৰ পৰা ধৰি চাৰি হেজাৰ পাঁচ হেজাৰ তেনেকুৱা বিকি হয়

উন্নত ছাগলীবিলাক যেনিবা অলপ বেছি দামত বিকি হয় যদিহে মানে শকত আৱত ডাঙৰ নিপোটল হয় গাহৰি আমি প্ৰতিপানল কৰোঁ আমি গাহৰিবিলাক যদিহে শকত আৱত হয় বেমাৰ আজাৰৰ পৰা ৰক্ষা হয় পায় তেতিয়া আমি মতা গাহৰিত বিছ হাজাৰ চল্লিছ হাজাৰ টকালৈকে ডাঙৰ সৰু মিলাই পাওঁ সিমান টকা মূল্য হয়গৈ ইয়াকে লৈ মই এই জন্তুবোৰ বিকি কৰি টকা উপাৰ্জন কৰি বহুখিনি লাভবানো হৈছোঁ এইবিলাক মই উপাৰ্জন কৰি এক লাখৰ পৰা দেৰ লাখ টকা পৰ্যন্ত লাভবান হৈছোঁ মূলধনটো বাদ দি